হেল্ল' উষা বাইদেউ হয়নে অঁ মই এই মানে তাঁত এখন লগাম বুলি ভাবিছিলোঁ তাঁতৰ কাৰণে মই সূতা মানে অলপ আনিলোঁ কিন্তু মোৰ অলপ পইচা অসুবিধা হৈছে আৰু অলপ সূতা আনিবলগীয়া হৈছিলে এই আপুনি মোৰ লগত যোগাযোগ কৰিব নেকি বাৰু

অঁ মানে অঁ দুয়োগৰাকী মিলিজুলি কৰিলে অলমান আমাৰ ব্যৱসায়টো ভাল হ'ব গতিকে আপুনি অঁ আপুনি আধা পইচা ময়ো আধা পইচা দিম তাৰপাছত আমাৰ যিখিনি তাত কাপোৰ বিক্ৰী কৰি কাপোৰখিনি মানে আমি অংশ পাওঁ সেইখিনি আমি দুয়োগৰাকীয়ে সমানে ভাগ কৰি ল'ম বুলি ভাবিছোঁ একমত আছে চাগে কামটোত নহয় জানো অঁ তেনেহ'লে অঁ এই আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ মানে এই বতৰটো অলপ ভাল হওক ৰ'দ দিলে দুয়োগৰাকীয়ে গৈ সূতা কিনি মানে কিমানখিনি লাগে কি প্ৰথমে আমি গামোচাৰ কাৰণেই মানে চিন্তা কৰিছোঁ অঁ গামোচা ব'ম গামোচাৰ কাৰণে আপুনিও আধা পইচা দিব ময়ো আধা পইচা দিম দুয়োগৰাকী অঁ দুয়োগৰাকীয়ে মিলি তাঁত বম তাঁত বৈ মানে যিখিনি লাভ পাওঁ দুয়োগৰাকীয়ে মিলিজুলি আমি আকৌ আমাৰ তেতিয়া গামোচাখিনি বিক্ৰী হোৱাৰ পিছত আমি আকৌ কিবা এটা মানে হেৰি কৰিব পাৰিম বেলেগ কাপোৰ ব'বৰ কাৰণে চিন্তা কৰিব পাৰিম অঁ চাদৰ বা মেখেলা তেনেকৈ আমি দুয়োগৰাকীয়ে অঁ দুয়োগৰাকীয়ে মানে মিলিজুলি কামটো কৰিম মোৰ অলপ মূলধনটো অলপ কম অঁ মূলধনটো অলপ কম আছে হাতত দুয়োগৰাকী অঁ অঁ দুই দুয়োগৰাকীয়ে মিলালে মানে অলপ মানে ভাল হ'ব আৰু সেইটো কাৰণে আপোনাক ফোন কৰিছিলোঁ আপুনি সহযোগ কৰিব মোৰ লগত অঁ ঠিক আছে তেতিয়াহ'লে আমি দুয়োগৰাকীয়ে মিলিজুলি কামটো কৰিলে ভাল হ'ব অঁ আমাৰ মানে দুয়োজনীৰে অকমান বেছি উপাৰ্জনো হ'ব ফোন নাই দিয়া অঁ হেল্ল' শুনি আছেনে বাইদেউ অঁ অঁ সেই তাকেই মানে অলপ পইচাখিনি আপুনি যোগাযোগ কৰক ময়ো অঁ ময়ো কৰিছোঁ অঁ ময়ো অলপ যোগাযোগ কৰিছোঁ পইচা

অঁ দুয়োগৰাকী একেলগে গৈ আমি টাউনৰপৰাই অলপ সূতা কিনি আনিব লাগিব আৰু অঁ অঁ প্ৰয়োজন হ'লে আমি এনল্কৈ মানে অঁ যদি আপোনাৰ পইচা কম হৈছে আমি এনেকৈ আমাৰ আত্মসহায়ক গোটৰপৰাও ল'ব পাৰিলোঁ হ'লে দুয়োজনী মিলি আত্মসহায়ক গোটৰ পৰা অঁ দুয়োগৰাকীয়ে অলপ লুন অঁ সৰহিয়াকৈ মানে অঁ অঁ পাৰিম কাপোৰ বৈ আমি পিছত ধাৰটো মাৰি দিম অঁ দুই অঁ দুয়োগৰাকীয়ে সেইটো কাৰণে মানে অঁ দুয়োগৰাকীয়ে আমি অলপ সৰহকৈ মানে গামোচায়ে প্ৰথমে ব'ম বুলি ভাবিছোঁ অঁ এই বিহু আহিব বিহুৰ ওচৰত গামোচাখিনি প্ৰয়োজন হ'ব গতিকে গামোচাখন অঁ বিক্ৰী কৰি যি আমি লাভ দুয়োগৰাকী আমি সমানেই মানে ভাগ কৰি লৈ অঁ লাভ হয়তো আমি ভাগ ভাগ কৰি ল'ম আৰু মূলধনটো আমাৰ মূল হিচাপে থাকি যাব অঁ এই অঁ লাভৰ অংশটো আমি দুয়োগৰাকীয়ে সমানে ভাগ কৰি ল'ম

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় অঁ আপুনিও তেতিয়া সেইটোৱে কৰিব দুয়োগৰাকী আমি সেনেকৈ দুয়োগৰাকী মিলিজুলি অঁ অঁ

অঁ হেল্ল' হেল্ল' অঁ বাইদেউ শুনি আছেনে অঁ অঁ অঁ অঁ মই সেই মানে দুজনাৰ মানে অৰ্ডাৰ আহিছেই গামোচাৰ অঁ অঁ আহিছে বিহুত মানে বিছখন বিছখন অঁ এই অঁ মদাৰখাতৰ আহিছে দুজন তাৰপিছত ঘৰামৰাৰপৰা আহিছে দুজন বিছখন বিছখন তেওঁলোকক গামোচা দৰকাৰ হৈছে অঁ সেইটো কাৰণে অঁ দুয়োগৰাকী মিলি হয় হয় হয় অঁ হয় হয় লাগিব লাগিব হয় অঁ হয় হয় হয় হয় হয় বাইদেউ হ'ব দুয়োগৰাকীয়ে পাতিম কথা পাতি ল'ম এতিয়া ৰাখিছোঁ ফোনটো